হেল্ল' হয় মই পৰা কৈছোঁ লাকী ভূঞাই অঁ মই কাজিৰঙা যাব বিচাৰিছিলোঁ আপুনি কিবা ব্যৱস্থা কৰিব পাৰিব নেকি অঁ মই লক্ষীমপুৰৰ অঁ অঁ অঁ ঠিক আছে অঁ মই কাইলে যাম বুলি ভাবিছোঁ দহটা বজাত আপুনি ব্যৱস্থা কৰিবনে আপোনাৰ হোটেলৰ ব্যৱস্থা আছেনে

অঁ ঠিক আছে আমি চাৰিজনমান মানুহ যাম অঁ অঁ চাৰি অঁ অঁ অঁ ঠিক আছে দিয়ক অঁ অঁ অঁ মই চাই লওঁ লিষ্টখন

ঠিক আছে ঠিক আছে হ'ব দিয়ক